কালি যোৰহাট বিচালৰপৰা বা ফেন এখন আনিছিলোঁ আনি এই লগালোঁ ফেনখন মানে ইমান ভাল কিন্তু দামো বহুত কম লৈছে কিন্তু ইমানেই স্পীড ঘূৰিছে ফেনখন মানে বহুত ভাল লাগিছে হাৱাটো ইমানেই ভাল লাগিছে আমি মানে গোটেইকেইজন মানুহ আটাইকেইজনে মানে কি সুন্দৰকৈ পাইছোঁ ফেনখনৰ হাৱা মানে বহুত ভাল লাগি গৈছে মানে গৰমৰ ভাব নাহে আৰু ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে হাৱাটো বহুত ভাল লাগিছে বহুত ভাল লাগিছে ফেনখন মানে ইমানেই কোম্পেনীটো ভাল মানে সঁচাই পইচালৈ মনত নপৰে আকৌ দেই মানে এনেকুৱা বস্তু আনিলে পইচাটো বহুত কমকৈয়ে লৈছে বাৰু ফেনখন চাই কিন্তু হ'লেও মানে বহুত সুন্দৰ বহুত সুন্দৰ ফেনখনৰ হাৱাটো দেই ভাল লাগিলে মানে ফেনখনৰ হাৱাটো আটাকেইজনলৈ যে আঁতি গৈছে এইচাতি গৰমত বহুত ভাল লাগিলে